অ হেল্ল' এই কিশোৰ দলে হয় ন' অ এই মোৰ বিয়া এখন আছে ওচৰতে মোৰ মানে নেকলেচডাল বনাবলৈ আছিলে এই এতিয়া বাৰু দামটো কেনেকুৱা চলিছে বাৰু তোলা কেনেকৈ বাৰু

অ অকণমান কম বেছ নহ'বনি বাৰু অ মোৰ নেকলেচ এডাল বনাবলৈ আছিলে নেকলেচ এডাল বনাব লাগিছিলে বিয়াৰ কাৰণে অ

অ অ তো তোলা কিমান বুলি ক'লে অ তোলা কিমান বুলি ক'লে অ অ ঠিক আছে ঠিক আছে এই নেকলেচডালত বাৰু এতোলা মানেই হ'বনে বাৰু এতোলা এতোলাতকৈ বেছি খাবনে বাৰু এতোলামানেই হ'বগৈ নেকলেচডাল ওলাবগৈনে বাৰু অ অ অ ঠিক আছে এই এতোলাতকৈ অলপ বেছি দিব ডেৰ তোলামানত হ'বনে বাৰু অ অ ঠিক আছে আপুনি তেতিয়াহ'লে মোক আ বিয়া আজি তিনি তাৰিখ মোৰ বিয়া পঁচিশ তাৰিখ মানে অ বিয়া পঁচিশ তাৰিখ মানে মোক মানে যেনে তেনে আপুনি ডেৰ তোলা মানৰ মানে হেৰিডাল নেকলেচডাল বনাই দিব হা আৰু অলপ ডিজাইন দিব ধুনীয়াকৈ ডিজাইন আৰু আজিকালি আৰু নেকলেচডাল অ অ অ ঠিক আছে তেতিয়াহ'লে মই অ অ অ অ ঠিক অ ঠিক আছে ঠিক আছে মই আপোনাক বাৰু ডিজাইনটো দিম বাৰু মই যাব লাগিব তেতিয়াহ'লে আপোনাৰ জুৱেলাৰীলৈ তেতিয়াহে হ'ব অ অ অ অ হয় হয় অ হ'ব দিয়ক তেতিয়াহ'লে